মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ সেই বিদ্যালয়খনত খুব ধুনীয়া এটা পুথিভঁৰাল আছিল পুথিভঁৰালটো যথেষ্ট ডাঙৰ আছিল আৰু তাত কিতাপো যথেষ্ট আছিল কিতাপ আমি যিখিনি কিতাপ সেইটো সময়ত আমি শৈশৱত যিখিনি কিতাপ আমাৰ উপযুক্ত সেই কিতাপখিনি আমি পুথিভঁৰালত বিচাৰিলে পাইছিলোঁ আৰু সেইমতে আমি পুথিভঁৰালৰ পৰা এটা ডেটত কিতাপখিনি আনি আৰু এটা সপ্তাহৰ পাছত আকৌ ঘূৰাই দিছিলোঁ পঢ়ি শেষ হ'লেই ঘূৰাই দিছিলোঁ সময়ে ঘূৰাই দিব লগা ঘূৰাই ঘূৰাই দিয়াৰ সময় নহ'লেও আমি সেইটো সময়ত গৈ ঘূৰাই দিছিলোঁ আৰু তেনেকুৱা কিতাপৰ ভিতৰত আমি যিহেতু মাহেকীয়া আলোচনী প্ৰতিটো মাহতে কিনিব নোৱাৰোঁ আমাৰ আমি মধ্যবিত্ত পৰিয়ালৰ ছোৱালী মই গতিকে সেই পৰিয়ালৰ ছোৱালী হোৱা সেইটোকে আমি পুথিভঁৰালৰ সুবিধাটো যথেষ্ট লৈছিলোঁ তাৰমানে পুথিভঁৰালৰ পৰা আমি যিবোৰ কিতাপ বিচাৰিছিলোঁ এতিয়া সাধু কিতাপ কিছুমান কিছুমান সৰু সৰু উপন্যাস যিবিলাক আমি পঢ়িব পাৰোঁ আমাৰ এতিয়া ককা দেউতা আৰু নাতি ল'ৰা তাৰপিছত বুঢ়িয়াই সাধু সফুৰা মৌচাক টিংকল এনেকুৱা যথেষ্ট কিতাপ আছিল সৰু অৱস্থাতে যিবিলাক পঢ়ি আমি প্ৰেৰণা পাইছিলোঁ সেই তেনেকুৱা সেই কাহিনীমূলক যিবিলাকে আমাক আনন্দ দিয়ে মনত এই তেনেকুৱা ধৰণৰ কিতাপ আমি পুথিভঁৰালৰ পৰা আনি পঢ়িছিলোঁ তাৰোপৰি আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগত জড়িত কিছুমান কিতাপ পুথিভঁৰালৰ পৰা আনি পঢ়িছিলোঁ যিবিলাকৰ পৰা আমাৰ পাঠ্যপুথিত নথকা কিছুমান মানে কথা পাঠ্যপুথিত কিছুমান কথা খুব কমকৈ দিয়া থাকে আৰু সেই বহল হৈ জানিবৰ বাবে আমি কিছুমান কিতাপ আনিছিলোঁ কাৰোবাৰ বিষয়ে হওক এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে হওক গোপীনাথ বৰদলৈ জৱাহাৰলাল নেহেৰু এইসকল লিখকৰ বিষয়ে পাঠ্যপুথিত খুব কমকৈ দিয়া থাকে আমি বেছিকৈ জানিবলৈ আমি পুথিভঁৰালৰ পৰা তেনেকুৱা কিতাপ সংগ্ৰহ কৰিছিলোঁ আৰু আনি পঢ়িছিলোঁ আৰু সময়মতে উভতাই দিছিলোঁ এনেকুৱা বহু ধৰণৰ কিতাপ আছে এতিয়া ইমান ইমান প্ৰতিখন কিতাপৰ নাম মনত নাই যদিও আমি যথেষ্ট কিতাপ আনি পুথিভঁৰালৰ পৰা পঢ়িছিলোঁ আৰু উপকৃত হৈছিলোঁ কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালীয়ে পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াৰ অভ্যাস খুব নায়েই বুলি ক'ব পাৰি খুব কম সংখ্যকেহে পঢ়ে কিন্তু আমাৰ শৈশৱ অৱস্থাটোত আমি পুথিভঁৰালৰ পৰা এনেকুৱা ধৰণৰ প্ৰবন্ধ পুথিয়ে হওক বা গল্পৰে হওক আমি বিভিন্ন ধৰণৰ এতিয়া যেনেকৈ বীৰবলৰ কাহিনী বিৰবলৰ সাধু বিবৰ আৰু আকবৰ সাধু এনেকুৱা কিছুমান সাধু আনি পঢ়িছিলোঁ তাৰপাছতে কবিতা সংকলন এনেকুৱা যথেষ্ট সংখ্যক কিতাপ আমি পুথিভঁৰালৰ পৰা শৈশৱত আনি পঢ়িছিলোঁ